দাদা মই মেডিকেল কেব এখন কিমান সময়ত পামগৈ বাৰু আন দিনেতো আমাৰ ঘৰৰ পৰা আধা ঘণ্টাৰ ভিতৰত পায়ে যাওঁ আজি আপুনি এইটো ৰাস্তাদি আনিলে ইটো ৰাস্তাত ভাল কৰি থকা কাৰণে এইটো ৰাস্তাৰ আন্দাজ কিমান সময়ৰ ভিতৰত পামগৈ বহু বহুত বেছি দেৰি হ'ব নেকি বাৰু